হয় মই চিলাই কৰা বিশেষ প্ৰত্যাহ্বানমূলক পুৰস্কাৰপ্ৰাপ্ত কথাটো ক'বলৈ গৈছোঁ মই গামোচা বওঁ দেই গামোচাবিলাক ছাত্ৰসন্থাৰ ল'ৰাবিলাকে কিনি নিয়ে আৰু আৰ চি এমৰ মেইন যোনবিলাক লিডাৰ মিটিঙত মানে ধৰি লওক প্ৰয়োজন হয় গামোচা পিন্ধায় তেনেকুৱাবিলাকতো কিনি নিয়ে এখন গামোচা মই ইমানেই ভালকৈ বৈছিলোঁ দুভাগত ফুল বাচি আছে মোৰ লিডাৰজনে কি কৰিলে বাইদেউ আপুনি ইমান ধুনীয়াকৈ বৈছে দুয়োটা চাইডে এহাত এহাত ফুলৰ গামোচা মাজত বুটা থকা আৰু হেৰি এইটো কি বুলি কয় মাজত বুটা বাচি কেনে কি কৰিলোঁ মানে ৰুলেছ দি কেনে চেক চেককৈ বৈ দিছিলোঁ বৰ ধুনীয়া দেখিবলৈ গামোচাখন আছিলে তাৰপিছত তাতে মানে কি হ'ল মই পাট সূতা বৈ দিছিলোঁ গামোচাখন দেখিবলৈ দূৰৰপৰা ইমান ধুনীয়া লাগিছিলে মানে পাটৰ সূতা টাইপৰ মানে লাগিছিলে তেতিয়া মানুহজনে মোক মানে পুৰস্কাৰ হিচাপত মানে আৰ চি এমৰ ফালৰপৰা এটা মোক হেৰি দিছিলে এইটো কি বুলি কয় এইটো আমাৰ আৰ চি এমত মানে কি প্ৰডাক্ট বহুত আছে ন এইটো কি বুলি কয় ভুজিয়া এপেকেট দিছিলে পুৰস্কাৰ মানে ইমানেই ভাল লাগিছিলে মানে মনটো মোৰ এতিয়া মই একদম মানে ক'বপৰা নাছিলোঁ যে যিয়ে হওক মোৰ আৰ চি এমৰ লিডাৰ মানে পেকেট আহিছিলে ৰাজস্থানৰপৰা ৰাজস্থানৰপৰা আহিছিলে তেখেতক মোৰ সেই গামোচাখন দিয়া হৈছিলে তেতিয়া আমাৰ আৰ চি এমৰ প্ৰডাক্টবিলাক লগতে থাকে ন য'ত মানে মিটিং হৈ যায় মিটিং হয় তেতিয়া মানে কি হ'ল আৰ চি এমৰ মানে ধৰি লওক প্ৰডাক্টবিলাক কিছুমানে লগত লৈ লৈ যায় তেতিয়া সেই মানুহজনৰ লগত আছিলে মানে ৰাজস্থান ভেলুৰৰপৰা আহিছিলে তেওঁ তেতিয়া মানে মোক পুৰস্কাৰ দিছিলে বাইদেউ আপুনি মানে ইমান ভাল মানে লাগিছে গামোচাখন এখন মই মানে তেখেতে হিন্দীত কৈছে মই ইমান বুজি পোৱা নাছিলোঁ আৰু তাৰপিছত মোৰ লগৰ এজনে মানে আফলাইনে এজনে বুজাই দিছে কৈছে মানে আপোনাৰ গামোচাখন তেখেতে স্মৃতি হিচাপে মানে ৰাখি থ'ব ৰাখি থ'ম বুলি কৈছিলে মানে তাৰপিছত মই গাঁৱতে ধৰি লওক এনেকৈ ছাত্ৰসন্থাৰ ল'ৰাবিলাকে মিটিং দিয়ে বিহু ফাংশ্যনত মিটিং হয় তেনেকুৱা মিটিংবিলাকক মই গামোচাবিলাক মই দিওঁ মোৰপৰা পঁচিছখন বিছখন সেনেকৈ গামোচা লৈ লৈ যায় সিহঁতে নি গৈকেনে সিহঁতক মিটিংবিলাকত মানে ধৰি লওক আমাৰ অসমীয়া মানুহৰ অসমীয়া নিজে বোৱা হাতে বোৱা গামোচাবিলাক সিহঁতে দিয়ে আৰু মোৰ ইয়াত বহুত কঠিন পাইছোঁ এতিয়া মোৰ লাহেকৈ বয়স হৈ আহিছে যিহেতু নেকি মোৰ ষাঠি বছৰ এতিয়া চুইছে ষাঠি বছৰ এতিয়া মানে মোৰ চকুৰ অকণমান প্ৰব্লেম কৰিছে মই ডক্তৰৰ হতোৱাই চশমা ল'ব লাগিব আমাৰ আৰ চি এমটো এটা আছে হেৰি কি বুলি কয় সেইটো মই এতিয়া প্ৰডাক্টটো আনিবলৈ অৰ্ডাৰ দিছোঁ পিউচিত সেইটো মই খাব লাগিব আৰু মই এনেকৈ এতিয়া মিচিং ডিজাইনৰ মানে কাপোৰবিলাক ব'বলৈ অকণমান কষ্ট পাইছোঁ কাৰণ কেলে চকুৰ অকণমান মানে প্ৰব্লেম দিছে এতিয়া মিচিং ডিজাইনৰ কাপোৰবিলাক একনি তল একনি ওপৰ সেনেকুৱাখিনি মানে মই অকণমান কষ্ট পাইছোঁ বা মানে কঠিন হৈ পৰিছে মোৰ কাৰণে আৰু মোৰ মানে এইটোৱে ভাল দিন আছিলে মোৰ সেই ৰাজস্থান ভেলুৰৰপৰা অহা মানুহজনে ইমানেই ভাল পাইছে মানে গামোচাখন মোৰ সেই স্মৃতিটো মই আজি মানে ক'ব নোৱাৰা মানে মনত এটা আনন্দ পাইছোঁ মানে উৎসাহ পাইছোঁ মই পালোঁ যি হওক ইমান ৰাইজৰ মাজত ধৰি লওক মোক এটা গিফ্ট হ'লেও মানে ধৰি লওক উপহাৰ হিচাপে মানে যি হ'লেও এটা মিক্সাৰ বা এটা বা এটা ভুজিয়া পেকেট হ'লেও মানে ধৰি লওৰ আৰ চি এমৰে প্ৰডাক্ট হয় কিন্তু দিছে বা ভাল লাগিছে বুলি ক'লে সেইটোৰে মানে মই ইমানেই আনন্দ পালোঁ ইমানেই মানে ফূৰ্তি পালোঁ মানে মই নিজেও মানে মই ক'ব নোৱাৰোঁ মানে মানুহৰ ধৰি লওক অসমৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰা এটা আনন্দ যেনেকুৱা ধৰি লওক পায় এগৰাকী মানুহে যেতিয়া নেকি পায় মনত যেনেকুৱা আনন্দ পায় মোক ধৰি লওক সেইখিনি মই নাপালোঁ মানে ধৰি লওক আৰ চি এমৰ ফালৰপৰা ধৰি লওক ইমান মানুহৰ মাজত ধৰি লওক সেই মানুহজনে যে মোক এটা ভুজীয়া পেকেট ধৰি লওক বা এটা সেই চানা পেকেট ধৰি লওক মোক মানে ধৰি লওক পুৰস্কাৰ হিচাপত ধৰি লওক ষ্টেজত মাতি নিকিনে ধৰি লওক মোক নিকেনে ইমানখিনি মানে ধৰি লওক মানুহৰ আগত ভাল পাইছোঁ বুলি কৈ কেনে বা স্মৃতি হিচাপে মই গামোচাখন ৰাখি থ'ম বুলি কৈ কেনে ধৰি লওক দিছে মই সেইখিনিয়ে মোৰ আনন্দ মানে সেইখিনিয়ে মোৰ মানে ৰাষ্ট্ৰ পুৰস্কাৰ পোৱা নিচিনা ধৰি লওক আনন্দ মই পালোঁ